হেল্ল' ভূঞা অঁ ভুৱা ভূঞা হয়নে অঁ হয় হেৰি নহয় এই আমিতো এতিয়া এপ্ৰিলত এই পহিলা এপ্ৰিলতে আমাৰতো নামঘৰত বৰসবাহ পালেহি হয় এই তাকে বোলো এইবাৰ অকণমান বৰসবাহখন জাক জমকতাৰে পাতিম বুলি ভাবিছোঁ অকণমান গধূলিলৈতো ভাওনাও হ'ব এইবাৰ এই এইটো সম্পৰ্কত হয় হয় হয় ভালকৈ মিটিং এখন দিয়া হওক মিটিং এখন দিয়া হওক তাতে ভালকৈ আলোচনা কৰি মেলি ভাল নাটক এখন বিচাৰি এই তেনেকুৱা ভাওনাখন এই একেবাৰে যো যা যোগাৰ কৰিব হ'লেই আৰু দেই অঁ সোন্ অলপ সোনকালে কৰিলে ভাল হ'ব তাৰমানে একেবাৰে বেছিদিন নাই হা ঠিক আছে ঠিক আছে দেই লগ পাম পাছত অহ্ অহ্ ঠিক আছে